কিন্তু গৰু বা ম'হ গাহৰি ছাগলী একেলগতে পুহিব পৰা পাৰিলে অসুবিধা হয় কাৰণ ম'হে গৰু বা গাহৰিক খুন্দিয়াই মাৰি দিব পাৰে বা ঘূণীয়া কৰিব পাৰে

সেইকেইটা পশুপালন পুহিব পাৰি কিন্তু যদি আজি মই গাহৰিয়ে গৰুৱে একেলগতে পোহোঁ তেতিয়া গৰুৱে হয়তো খুন্দিয়াই বা ভৰিয়ে গছকি গাহৰি মাৰিব পাৰে নহ'লে বা ঠেং ভৰি ঠেং লেঙেৰা কৰিব পাৰে

কিছুমান মৃত্যুমুখতো পৰিব পাৰে সেইটো হ'ল অসুবিধা আৰু দানা পানী ধৰি লওক দিয়াটো অসুবিধা হয় চব প্ৰাণীয়ে ধৰি লওক পশুৱে একে একে দানা নাখায় এতিয়া লওক ছাগলীয়ে গছৰ পাছ ছাত খায় বা কি কয় গৰুৱেও ঘাঁহ বন গছৰ পাত খায়

সুবিধাজনক হ'লে মানে কিছুমান ধৰি লওক

কুকুৰা হাঁহে পুহিলে বাৰু তেনেকে একো সুবিধা দেখা নাপাওঁ সিহঁতে কাৰণ খোৱা খাদ্য একে ধান চাউলে খায় আৰু তেনেকে ধৰি লওক হাঁহে আৰু কুকুৰাই খুটা খুটি লাগে কাজিয়া পেছাল নালাগে কিন্তু এতিয়া ম'হে বা গৰুৱে একেলগতে বান্ধি দিলে ম'হে খুন্দিয়াই হয়তো গৰু গৰু মাৰিও দিব পাৰে বা নহ'লে হাঁহ ঠেং ছেং ভাঙি দিব পাৰে বা পোৱালি হ'লেও গছকি মাৰিব পাৰে এয়াই অসুবিধা

এয়া কৈ মোৰ বক্তৃতা সামৰণি মাৰিছোঁ